তেনেকৈ বহুতকেইটা যিকেইটা ভাল লাগে সেইকেইটা মই বেকত গৈ আকৌ পঢ়োঁগৈ যেনে কোনোবা এখন দেশে আমাৰ ভাৰতক আক্ৰমণ কৰিলে তেনেকুৱা কিছুমান কথা মই প পঢ়োঁগৈ গৈ তাৰপিছতে আৰু বহুত কিবা কিবি আছে আৰু যেনে

আমাৰ বাতৰি কাকত আ দৈনিক অসম জনমভূমি অসমীয়া প্ৰতিদিন তেনেকৈ মই এইটো প্ৰতিদিনখনেই পঢ়োঁ সেইখনেই পঢ়োঁ আমি সৰুৰ পৰা আমাৰ সেইখনেই আছে সেইখনে পঢ়োঁ ঘৰত আৰু তাৰে কেইটামান গুৰুত্বপূৰ্ণ থাকে কিছুমান এনেই দিয়া থাকে ৰাজনীতি কথা দিয়া থাকে ৰাজনীতিখিনি মই ভা পঢ়োঁ গম পাওঁ আৰু ক'ত কি কি হৈছে কি কি ক'ত বস্তুৰ দাম বাঢ়িছে কি হৈছে সেইবোৰ কথা গম পাওঁ আৰু খেলৰ বিষয়েও দিয়া থাকে তাত আ আমাৰ ভাৰতে ক'ত ক'ত খেলিছে ক'ত জিকিছে সেইবোৰ কথা গম পাওঁ

সিহঁতকে দেখাওঁ মইও গম পাওঁ আৰু সেহঁতিও অকণমান গম বুজি পায় যাতে সিমানে আৰু